নলবাৰীত মই যেতিয়াৰ পৰা আছো তেতিয়াৰ পৰাতো মই দেখি আছো উন্নতি হৈছে যথেষ্টখিনি আমাৰ ইয়াতে বিভিন্ন ধৰণৰ নলবাৰী টাউনততো হস্পিতাল বা প্ৰাইভেতো হৈছে এতিয়া চৰকাৰীও হৈছে আৰু তাত মানে যিখিনি দৰকাৰ হয় মানে খুব বেছি মানে জৰুৰীকালীন নহ'লে তাত সুবিধাখিনি পোৱা যায়েই আজিকালি এক্সৰে কৰা বা কিবা পৰীক্ষা কৰা এইবিলাক সুবিধা যথেষ্টখিনি আছে ডক্টৰো পোৱা যায় বাকী খুব বেছি ধৰক জৰুৰী হ'লে বা খুব টান কিবা বেমাৰ হ'লে আমি গুৱাহাটীত যাব লাগে কিন্তু বাকী নলবাৰীত আমাৰ চিকিৎসাখিনি যথেষ্টখিনি উন্নত হৈছেই এতিয়া ভাল বুলিয়েই ক'ব লাগিব